হেল্ল' অঁ এইটো জে বি কমপ্লেক্সত লাগিছে নেকি অঁ আপোনালোকক তাৰ পৰা মই এটা প্ৰডাক্ট আনিছিলোঁ ক্ৰীম এটা ত' সেইটো এক্সপায়াৰ্ড ওলালে মোৰ গোটেই ফেচত পিম্পল ওলাই গ'ল আপোনালোকে প্ৰডাক্টকেইটা চাই ৰাখিব লাগে নহ্ সেইটো আপোনালোকৰ ৰেচপঞ্চিবিলিটি হয় আপোনালোকে গোটেই মানে মোৰ গোটেই ফেচত পিম্পল ওলাই গ'ল আপোনালোকে অলপ চাই প্ৰডাক্ট ৰাখিব লাগে ডেট পাৰ হৈ গ'ল যদি আপোনালোকে এনেকুৱা প্ৰডাক্ট কেলৈ ৰাখে হয় মোৰ গোটেই মুখত কেনেকুৱা হৈ গৈছে নেক্সট টাইমৰ পৰা আপোনালোকৰ তাৰপৰা কেতিয়া অৰ্ডাৰ নকৰোঁ দেই এনেকুৱা হ'লেতো মানুহৰ প্ৰব্লেম হৈ যায় নহ্ এনেকুৱা ফেচত এনেকুৱা ফেচ লৈ কথা আছে আপ আপুনি মোৰ পইচাটো ৰিটাৰ্ণ কৰি দিব আৰু নেক্সট টাইমৰ পৰা আপোনালোকৰ দোকানৰ পৰা কেতিয়া অৰ্ডাৰ নকৰোঁ দেই গোটেই মুখটো বেয়া হৈ গৈছে এনেকুৱা কোনো বস্তু ৰাখে নেকি মানুহে এক্সপায়াৰ্ড বস্তুবিলাক থৈ দিছে